হাঁহ হাঁহ কুকুৰা প্ৰথম নতুনকৈ পুহিলে সমস্যা বহুতখিনি হয় সেই সমস্যাখিনি কণী হাঁহজনীয়ে কণী পাৰি উমনি লয় উমনি লোৱাৰ পাছতে কণী বেয়া হ'লে হাঁহে উলিয়াই নি খুটি খাই পেলাই কুকুৰা হাঁহে খাই পেলাই কুকুৰাও তেনেকৈ উমনি লোৱাৰ পাছত বহুতখিনি সমস্যা সমান সমস্যা হয় সেই সমস্যাখিনিত কুকুৰাজনীয়ে কণী পাৰি পোৱালি পোৱালি কণী ঘোলা হ'লে মানে কুকুৰাজনীয়ে খুটি পোৱালি কণীটো পেলাই দিয়েগৈ পেলাই দিয়াৰ পাছত কাউৰী চিলনী কুকুৰ আদি বহুতখিনি বস্তুৰপৰা চকু দিব লগা হয় সেইখিনি পোৱালিখিনি চিলনীয়ে থাপ মাৰি লৈ যায় থাপ মাৰি নি চিলনীয়ে কুকুৰা পোৱালি কুকুৰা পোৱালিটো নি খাই দিয়ে আৰু হাঁহও তেনেকৈ কাউৰীয়ে পোৱালি নি খায় বহুতখিনি সমস্যা হয়

হাঁহ যেতিয়া পোহে হাঁহ পোহাৰ পাছত মানুহ বহুত নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ ৰখি চাই থাকিব লগা হয় হাঁহ পোৱালিখিনি ডাঙৰ হোৱালৈকে কুকুৰা পোৱালিও তেনেকুৱা হয় কণীসমূহ কণী বেয়া কৰে কণী বেয়া কৰি কুক গঁৰালত নেউল নেউলৰপৰা আদি কৰি চিলনী কাউৰীলৈকে চকু দিব লগা হয় চকু দি থাকি সিমানখিনি চাই মেলি এক পৰিপাটিকৈ ডাঙৰ হোৱালৈকে বহুতখিনি সমস্যাৰ সমাধান কৰিব লগা হয় সেই সমস্যাখিনিত গঁৰাল ৰাতি হোৱা হোৱা পাছতো গঁৰালটো ভাল নহ'লে হেপাই শিয়ালে নেউলে আদি গঁৰাল ভাঙি হাঁহ কুকুৰা লৈ যায় খাব ভাঙি লৈ যায় খাই খাই দিয়ে হাঁহ প্ৰথমতে হাঁহ উমনি দিয়াৰ পাছত কণীখিনি পোৱালি উলিয়াই ডাঙৰ কৰাৰলৈকে বহুতখিনি চোৱাচিতা কৰি তাক ধেনু কেতিয়াবা ধেনু লৈ চাইচিতি বাটুলগুটি ধেনু লৈ চাই ধেনু বাটুলগুটি লৈ চাই থাকিব লগা হয় চাই মেলি সেই কুকুৰা হাঁহ ডাঙৰ কৰিলে কৰা ঘোলা কণী ঘোলা কৰে পোৱালি বেয়া বেয়া কৰে কাউৰীয়ে খায় শিয়াল হেপাই খায় আদি শেষ কৰে আৰু গঁৰালত কুকুৰা হাঁহৰ যিখিনি যি হেৰি সমস্যাবোৰ বহুতখিনি সমস্যাৰ সমাধান কৰিব লগা হৈ যায় সেই সমস্যাখিনি সমাধান কৰিবলৈ হ'লে মানুহৰ বহুত জেমেলাত বহুত বিপদত সন্মুখীন হ'বলগীয়া হয় কুকুৰা হাঁহ পুহি ডাঙৰ কৰালৈকে বহুত সমস্যা আহে সেই সমস্যাৰ সমাধান কৰি লৈ তাৰ বিনিময়ত মানুহৰ বহুত বিপদ বিপদৰ সন্মুখীন হয় বিপদত থাকিব লগা হয় কুকুৰা হাঁহে প্ৰথমতে কণী বেয়াও কৰে ঘোলা কণী ঘোলা কৰে কণী ঘোলা কৰি কণীটো নি পেলাই সেই বেয়া হ'লে পেলাই বাচি খাই দিয়ে এজনী কুকুৰা পোন্ধৰটালৈকে কণী উমনি দিব পাৰি পোন্ধৰটা কণী উমনি দিয়াৰ পাছত পোৱালি দুই এটা বেয়া কৰাৰ পাছত পোৱালি মানে পোন্ধৰ বাৰটা চৈধ্যটা পোৱালি উলিয়াই দিয়ে এজনী কুকুৰাই সেই কুকুৰা তেনেকুৱা কুকুৰাও আছে তাতকৈ কম বেছি পৰিমাণে কুকুৰা কণী উমনি দিলে পোৱালি উলিয়াটো বহুত জটিল হয় বহুত জটিল হয় হাঁহো তেনেকৈ এজনী হাঁহৰ বাৰটালৈ দহ বাৰটালৈকেহে পোৱালি উলিয়াব পাৰে দহ বাৰটা পোৱালি তাৰ বাকী পোন্ধৰটা উমনি দিয়াৰ পাছত বাৰটা কণীয়েহে পোৱালি উলিয়াই তিনিটা কণী ঘোলা কৰি দিয়ে ঘোলা কৰাৰ পাছত নিজৰ কণী নিজে বাচি নি পেলাই দিয়ে পেলাই দিয়েগৈ পেলাই দিয়েগৈ নিজৰ নিজৰ কণী নিজে বাচি পেলাই দিয়ে পোৱালিকেইটা চাই মেলি ডাঙৰ হোৱাৰ পাছত সেই হাঁহ কুকুৰাবোৰ বিকা বিকিব লগা সমূহ বিকিব পৰা হয়গৈ কিন্তু বহুত দিন হাঁহ প্ৰায় ছমাহমানেই পুহিব লাগে হাঁহ তিনি চাৰিমাহমান পোহা পাছতে হাঁহ বিকিব পাৰি দানাটো নিজৰ আমাৰ ঘৰত নিজৰ তুঁহ গুৰি ধান চাউল আদি দানা দিব পাৰি মাংসৰ ৱেট থ'বলৈ আমি বিশেষকৈ কিনা দানা কিনা দানাটোৱে আমি ৱেট কৰিব কাৰণে ব্ৰইলাৰ দানা সেইবোৰ দানাও খোৱাব পাৰি কিনা দানাটো আমি খোৱাবলৈ অকণমান ঘৰৰ ধান চাউলে খুৱাওঁ আমি খুৱাই ৱেটটো তেনেকৈয়ে হয় এটা কুকুৰাত দুই কেজি আঢ়ৈ কেজি সিমানৰলৈকে হয় তিনি কেজিও ওজনত হৈ যায় কিন্তু তিনি কেজি ওজন হৈ যায় সেই হাঁহ কুকুৰা তেনেকুৱাই হয় কুকুৰা এজনী কুকুৰা পোন্ধৰটা কণী উমনি দিলে খুব বেছি বাৰ তেৰটা পোৱালিহে উলিয়াই দুটা কণী তাৰ বেয়া বেয়া হৈ যায় বেয়া কৰি দিয়ে সেই কুকুৰাও নি কণীটো নি পেলাই বেয়া হোৱাৰ পাছত নিজৰ কণীটো নিজেই পেলাই দিয়েগৈ আৰু তাৰ বিনিময়ত ডাঙৰ হোৱা পাছত চিলনী কাউৰী নেউল হেপা আদি বহুতখিনি বহুতখিনি সমস্যা আহে সেই সমস্যাখিনি ভাল ভালদৰে চোৱাচিতা কৰি সমাধান কৰিব লাগে কুকুৰা হাঁহ কুকুৰা কুকুৰা বিষয়ে হাঁহৰ বিষয়ে

সমাধান সমস্যাৰ সমাধান কৰি মেলি ডাঙৰ দীঘল কৰিব লগা হয় সেই হাঁহ কুকুৰা বিকি বিকিহে তাৰ বিনিময়তে পইচা পাতি পোৱা হয়